চৰাই চৰাই পালনত সাধাৰণ নিয়মৰ নিয়মৰ সৈতে জড়িত কিছুমান সাধাৰণ সাধাৰণ আইন কি আছে ক'বলৈ কোৱা হৈছে গতিকে চৰাই বুলিলে আমাৰ হাঁহ কুকুৰা পাৰ চৰাই আৰু তেনেকৈ পোহনীয়া চৰাই আপোনাৰ কুকুৰাত পৰি যায় কয়লাৰ ব্ৰইলাৰ হাঁ বিভিন্ন চৰাই ঘনচিৰিকা কাউৰী সেই চৰাইটো আমাৰ অনেক চৰাই আছে বহুত ধুনীয়া ধুনীয়া ধৰণৰ চৰাই ভাতৌ চৰাই মইনা চৰাই এইবিলাক আমি পোহোঁ কিন্তু ভাতৌ চৰাই আমি পোহোঁ মইনা চৰায়ো আমি পোহোঁ কিন্তু চৰাই নিয়মবিলাক কি আছে চৰাইক টাইম টেবুলত চৰাইক দুই টাইম আমি খাব দিব লাগিব চৰাইক আমাৰ উৰি ফুৰা হেৰি মানে ঘৰত ৰাখিলেতো তেনেকৈ চৰাই পুহিব নোৱাৰি কিন্তু পাৰ চৰাই আমি পোহোঁ পাৰ পাৰ চৰাই হৈছে পোহনীয়া পাৰ চৰাই আমি ঘৰতে পোহোঁ আৰু তেওঁলোকক ভালকৈ খাবলৈ দিওঁ হাঁ আৰু তেওঁলোকে পাৰ চৰাই কণীও পাৰে পোৱালিও উঠায় পোৱালি উঠালে আমি বজাৰত নি সেই কুকুৰা পাৰ চৰাই পোৱালিবিলাক আমি বজাৰত লৈ গৈ আমি বিক্ৰী কৰোঁ তাৰপৰা আমাৰ দুটকা উপাৰ্জনৰ উপাৰ্জন হয় হাঁহ কুকুৰা আছে আমি হাঁহ কুকুৰা পোহোঁ হাঁহ পুহিব হ'লে আমাক পানী লাগে টাউনত থাকিলে আমি হাঁহ পুহিব নোৱাৰোঁ কিয়নো টাউনত আমাৰ তেনেকৈ ঘৰেই বেছি থাকে তাত আমাৰ ইমান ঠাই নাথাকে গাঁৱৰ মানুহে হাঁহ পুহিব পাৰে তেওঁলোকৰ পথাৰ থাকে পথাৰত হাঁহ পানীত চৰে গতিকে আমাৰ আমি পুহিলে টাউনৰ মানুহখিনি আমি কুকুৰাই পুহিব পাৰোঁ কিয়নো কুকুৰা আমাৰ কম ঠাইতে পুহিব পাৰোঁ বন্ধ কৰি ধুনীয়াকৈ কুকুৰা এটা ফাৰ্ম আমি বনাই লওঁ ঘৰ এটি বনাওঁ ধুনীয়াকৈ কুকুৰাখিনিক থওঁ তেওঁ সেই কুকুৰাখিনিক আমি তিনিমাহ মূৰে মূৰে বেজী দিওঁ তাৰপৰা এটা পাউদাৰ দৰৱ পোৱা যায় ফাৰ্মেচিত সেইটো আমি তিনদিন মূৰে মূৰে অকণ অকণকৈ ভাতৰ লগত বা চাউলৰ লগত বা ধানৰ লগত মিলাই আমি খাবলৈ দিওঁ তেনেকৈ আমি পোহোঁ কইলাৰ আনিলে আমি দানা কিনি আনোঁ দানা আনি কিনে আমি দানা খুৱাওঁ কয়লাৰ কুকুৰাই আপোনাৰ ভাত বা হেৰি চাউল ধান এইবিলাক বস্তু কয়লাৰ কুকুৰাই নেখায় কয়লাৰ কুকুৰাক লাগে দানা সেইখিনি দানা আমি কিনি আনোঁ বজাৰৰপৰা আনি আমি সেইখিনি ধুনীয়াকৈ কুকুৰাখিনিক সেইখিনি আমি বন্ধ কৰিয়ে পোহোঁ লোকেল কুকুৰাখিনি আমি এৰি দিওঁ চৰি পেলাই ঘূৰি ঘূৰে কণীও কণী পাৰে লোকেল কুকুৰাখিনিয়ে কণী যেতিয়া পাৰে সেই কণীখিনি আমি বজাৰত গৈ বিক্ৰী কৰোঁ ভাল এটা আমাৰ টকা আহে গতিকে আৰু হাঁহ কুকুৰা আমি ভালকৈ থ'বলৈ পাৰিলে কণী পাৰে খাবলৈ হয় হাঁ আকৌ কুকুৰা কণী বহুত ভিটামিন গতিকে কুকুৰা কণীখিনি আমাৰ বহুত ঘৰতো খোৱা হয় ল'ৰা ছোৱালীকো খুৱাওঁ আৰু বজাৰতো আমি বিক্ৰী কৰোঁ গতিকে হাঁহ কুকুৰা বহুত ভাল মানুহ পুহিলেও ভাল আৰু ৰাতিপুৱা শুই উঠি হাঁহ কুকুৰা দেখিলে মনটোৱে ভাল লাগে তেতিয়া আমি পাৰখিনি ওলাই দৰ্জা খোলোঁ ৰাতিপুৱা পাঁচটামান বজাত গোটেই পাৰ চৰাইখিনি একদম পদূলিখন একদম ভৰি পৰে পাৰ চৰাই এনেকৈ হাঁহ কুকুৰাখিনি এৰি দিওঁ সিহঁতক দানা দিওঁ খাবলৈ দানা খাই চৰি থাকে মনটোকে ভাল লাগি যায় কিবা এটা মনটো বেয়া লাগি থাকিলে হাঁহ কুকুৰাখিনিৰ ফালে চালে মনটোকে ভাল লাগি যায় আৰু হাঁহ কুকুৰা কি নিয়ম আছে তেওঁলোকে ৰাতিপুৱা এৰিব লাগে আৰু গধূলি হাঁহ কুকুৰা সোমাই যায় কিন্তু হাঁহ কুকুৰা বহুত বেমাৰ হয় কিন্তু হাঁহ কুকুৰা সেইকাৰণে আমি হাঁহ কুকুৰা সময়মতে বেজী দিওঁ হাঁ আৰু যি দৰৱ দিব লাগে হাঁহ কুকুৰা সেইখিনি আমি দৰৱ দিওঁ আৰু চৰাইটো তেনেকৈ আমি আৰু নোপোহোঁ পাৰ চৰাই পোহোঁ ভাতৌ চৰাই পুহিছোঁ ভাতৌ চৰাই ইমান ধুনীয়া মাত দিয়ে হাঁ পাপা মা এনেকৈ ক'ব যি ক'বলৈ শিকাওঁ ইমান ধুনীয়া ভাতৌ চৰাইজনীয়ে কিন্তু মাত দিয়ে হাঁ সেইকাৰণে ভাতৌ চৰাইটো পোহোঁ ঘৰত মোৰ আছে ভাতৌ চৰাই মোৰ বহুত ভাল লাগে ভাতৌ চৰাই আৰু পাৰ চৰায়ো মোৰ ভাল লাগে আৰু হাঁহ কুকুৰা পুহি মোক ভাল লাগে হাঁহ কুকুৰা চায়ে মনটো অনেক ভাল লাগে হাঁহ কুকুৰা যেতিয়া চোতালখনত ঘূৰি ফুৰে চাই ইমান ভাল লাগে ধুনীয়াকৈ সিহঁতি চৰি থাকিব মতা কুকুৰা হাঁ মতা কুকুৰা মাইকী কুকুৰা ধুনীয়াকৈ ঘূৰি ফুৰে ন চায়ে ভাল লাগি যায় আকৌ পোৱালি উঠাওঁ পোৱালি উঠাওঁ পোৱালি উঠালে পোৱালিখিনিও আকৌ চাওঁতে চাওঁতে ডাঙৰ হয় নহয় সৰুৰপৰা ডাঙৰ কৰোঁ বহুত কষ্ট সৰু কুকুৰা যেতিয়া আমি পোৱালিৰপৰা কুকুৰাজনী যেতিয়া আমি উমনিৰপৰা উঠে তাক আমি বহুত যতন ল'ব লাগে কি কাৰণ কিয়নো সেইটো সময়ত একদম সৰু হৈ থাকে আৰু ঠাণ্ডাৰ দিন যদি থাকে তেনেহ'লে অলপ ঠাণ্ডা পালে বেমাৰ হৈ যায় হাঁ কিন্তু তাৰ ইমান ধুনীয়াকৈ মতে মাকে একদম পাখীৰ তলত লৈয়ে থাকে নহয় কুকুৰাখিনি হাঁ পোৱালিকেইটা তেনেকৈ থাকে আৰু পাখিৰ তলত অঁ বহুত ধুনীয়াকৈ চৰে ইমানেই ভাল লাগে দেখি পেলাই হাঁহ কুকুৰা পোহা এটা মানে বেলেগে এটা ভাল লাগে মানে সেইটো আনন্দ বেলেগ সকলোৱে পুহিব নোৱাৰে কিয়নো আমাৰ চাকৰি বাকৰি নাই আমি দিনটো ঘৰত কি কৰিম ভাতকেইটা সিজাই আৰু বহি থাকিটো লাভ নাই হাঁহ কুকুৰাখিনি পুহি মনটোকেই ভাল লাগে তাই সেই হাঁহ কুকুৰাক চাইহে মনটো ভাল লাগি যায় আৰু সিহঁতৰ লগতে সময়টো পাৰ হয় ল'ৰা ছোৱালী ডাঙৰ হ'ল ল'ৰা ছোৱালীটো সময় নাই মাক বাপেকৰ সময় দিবলৈ কিন্তু এই হাঁহ কুকুৰাখিনিয়ে আমাৰ সময় আৰু